হেল্ল' প্ৰণিতা ৰেষ্টুৰেণ্ট মই বিশ্বজ্যোতি ডেকাই ক'লোঁ নলবাৰী বৰঝাৰৰ পৰা মোক এটা পৰঠা আৰু ঘূগুনীৰ অৰ্ডাৰ এটা লাগিছিল হয় দাদা তাতে এটা জ্বলাতো কমকৈ দিব আৰু মছলাতো অলপ কমকৈ দিব অৰ্ডাৰটোত হয় বৰঝাৰত ঠিক আছে দিয়ক